সাধাৰণতে গাঁৱলীয়া জীৱনত মাছ ধৰা বুলি ক'লে আমি দুই ধৰণে মাছ ধৰা দেখা পাওঁ প্ৰথম ধৰণটো হৈছে আমি পানীৰ মাজত পানীত নামি আমি ধৰিব পাৰোঁ মাছ আৰু দ্বিতীয়টো হৈছে আমি পানীত ননমাকৈ আমি মাছ ধৰিব পাৰোঁ প্ৰথমতে আমি পানীত ননমাকৈ কেনেদৰে মাছ ধৰিব পাৰি তাৰ বিষয়ে অকণমান আলোচনা কৰিম তাৰে প্ৰথমটো হৈছে বৰশী বোৱা বৰশীও দুই প্ৰকাৰৰ আছে এটা দীঘল দাইকি বৰশী আৰু এটা হাত বৰশী দাইকি বৰশীটো আমি হাতেৰে ধৰি দাইক বৰশীটো আমি নিৰীক্ষণ কৰি থাকোঁ আৰু যেতিয়া মাছে বৰশীটোত খুটে আৰু তেতিয়া আমি বৰশীটো ছিপ মাৰি মাছটো উঠাই আনো বৰশীটোত আমি বৰশীটোৰ আগত মাছে খোৱা কিছুমান খাদ্য যেনে কেচুঁ বা ভাত এনেদৰে আমি লগাই বৰশীটো পতা হয় আৰু হাত বৰশীটোও থিক তেনেদৰে কেচুঁ বা ভাত ইত্যাদি লগাই পতা হয় আৰু হাত বৰশীটো ৰাতিটো পানীত থোৱা হয় আৰু ৰাতিপুৱা চোৱা হয় যে তাত মাছ আছে নে নাই দ্বিতীয়তে আমি খেৱালি জাল মাৰি মাছ ধৰিব পাৰোঁ খেৱালি জাল মৰাৰ আগত জাল যিডোখৰ ডোখৰ জেগাত মৰা হয় সেই ঠাই কনত আগতিয়াকৈ মাছৰ কিছুমান খাদ্য আমি যদি চতিয়াই দিওঁ তেতিয়াহ'লে তাত আমি মাছে সেই খাদ্য খাবলৈ অহাৰ সম্ভাৱনা থাকে আৰু আমি তাত খেৱালি জাল লৈ আমি পাৰৰ পৰাই নিক্ষেপ কৰোঁ তেতিয়াহ'লে তাত মাছ পোৱাৰ সম্ভাৱনা থাকে তিনি নং তৃতীয়টো হৈছে পৰঙি জাল বুলি কোৱা হয় পৰঙি জালখনো আমি পাৰৰ পৰাই দাঙিব লাগে সদায় আৰু সেই পৰঙি জালখনত বাবে আমি এটা কলৰ পটুৱাৰে আমি ঘেড়া বনাই লৈ সেইটোত আমি যদি মাছৰ খাদ্য দি দিওঁ চাৰি চুকীয়াকৈ ঘেড়াটো বনোৱা হয় আৰু যিহেতু পৰঙি জালখনো চাৰিচুকীয়াই হয় আৰু সেই জালখনৰ চাইজত গতিকে আমি পৰঙি জালখনৰ চাইজত আমি ঘেড়াটো বনাই ল'ব পাৰোঁ আৰু ঘেড়াটোত যেতিয়া আমি খাদ্য দিওঁ মাছে নিশ্চয় সেই খাদ্য খাবলৈ আহে আৰু তেতিয়াই আমি জালখন দাঙি দিলে মাছ উঠাৰ সম্ভাৱনা বৃদ্ধি পায় দ্বিতীয়তে আহিলো আমি এতিয়া পানী মাজলৈ গৈ আমি মাছ ধৰা কিছুমান কৌশলৰ বিষয়ে আলোচনা কৰিবলৈ তাৰে প্ৰথমটো হৈছে পলহ পলহটো আমি প্ৰায় এককাঁল পানী বা তাতকৈ কম পানীত সাধাৰণতে আমি পলহটো মাৰিব মানে পলহেৰে মাছ ধৰিব পাৰোঁ আৰু পলহেৰে সাধাৰণতে আমি এহাততকৈ ডাঙৰ মাছহে আমি পলহেৰে ধৰা হয় কাৰণ সৰু সুৰা মাছবোৰ যেনে পুঠি খলিহনা ইত্যাদিবোৰ পলহত নৰখে কাৰণ পলহৰ ফুটাবোৰ যিহেতু ডাঙৰ ডাঙৰ গতিকে পলহৰে পলহৰ ফুটাৰে সেই মাছবোৰ সৰকি গুচি যাব পাৰে জুলুকি ইয়াৰ পাছত আহিছো আমি জুলুকি জুলুকিটোৰো পলহৰ দৰেই এবিধ সজুলি কিন্তু জুলুকিটোৰ আমি এই এইটো কথাই ভাল যে আমি সেই সৰু সৰু মাছবোৰ যেনে পুঠি খলিহনা ইত্যাদি মাছবোৰো আমি জুলুকিৰ সহায়ত ধৰিব পাৰোঁ কাৰণ জুলুকিৰ ফুটাবোৰ পলহৰ তুলনাত যথেষ্ট সৰু হয় পলহত আমি বহুত মানে ডাঙৰ মাছ হ'লেও আমি পলহত ৰখাব পাৰোঁ কিন্তু জুলুকিৰে ডাঙৰ মাছ ৰখাবলৈ অলপ কঠিন হয় কিন্তু সৰু সুৰা মাছ আমি জুলুকিৰে ৰখাব পাৰোঁ আৰু জুলুকিও সেইদৰে আমি একঁকাল বা তাতকৈ কম পানীতহে সাধাৰণতে জুলুকি বা পলহেৰে মাছ ধৰোঁ তৃতীয়তে আহিছো আমি জাকৈ জাকৈও আমি প্ৰায় সেই একঁকাল বা তাৰ তলৰ পানীতে ধৰো কিন্তু জাকৈ বাবলৈ জোখৰ পানী সাধাৰণতে এআঠুতকৈ তল হ'লে আমি সুবিধা হয় জাকৈয়ে মাছ ধৰাত আৰু জাকৈ সাধাৰণতে কিছুমান এনেকুৱা ঠাইত য'ত বোকা বেছি জাবৰ জোথৰ পৰি থকা জেগা সেই তেনেকুৱা জেগাত আমি সাধাৰণতে জাকৈয়ে মাছ মৰা দেখা যায় আৰু যিবোৰ সৰু সৰু লোৰ থাকে যোনবিলাকত বোকা বহুত থাকে পলহ বা বৰশীয়ে এনেদৰে আমি মাছ ধৰিব নোৱাৰো অসুবিধা হয় সেই তেনেকুৱাত আমি মাছ ধৰা দেখা যায় জুলু জাকৈৰ সহায়ত আৰু জাকৈৰ সহায়তো আমি ঠিক তেনেদৰে বৰ বিশেষ ডাঙৰ মাছ আমি জাকৈটো ৰখাব নোৱাৰো কিন্তু আমি সৰু সৰু মাছো আমি জাকৈত ধুনীয়াকৈ ৰখাব পাৰোঁ পাছত আহিছো ইয়াৰ পিছত আহিছো কিছুমান বিশেষ জাল কিছুমান লাঙি জাল বুলি কোৱা হয় তাৰে চাইজ থাকে লাঙি জালৰ সেই জালবোৰৰ সৰু সৰু পুঠি খলিহনা আমি যদি খাব বিচাৰোঁ তেনেহ'লে আমি পঁচিছ বা ত্ৰিছ তেনেকুৱা চাইজৰ জাল আমি যদি পাতি থওঁ জালখনৰ বিষয়ে আমি যদি ক'ব বিচাৰো অকণমান জালখন দীঘলীয়া হয় জালখন আৰু এটা মূৰৰ পৰা আনটো মূৰ প্ৰায় পঁচিছ মিটাৰ বা তেনেকুৱা ডিষ্টেন্সত আমি মানে জালৰ মূৰ দুটা থাকে গতিকে সেই তাৰ মাজেৰে যিবোৰ সেই চাইজৰ মাছ পাৰ হৈ যায় সেই জালখনত লাগি যোৱাৰ সম্ভাৱনা থাকে আৰু আমি তেনেদৰেই জাল পতা হয় আৰু সেই লাঙি জালো বিভিন্ন প্ৰকাৰৰ আছে ডাঙৰ ডাঙৰ জালৰ বাবেও পোৱা যায় তেনে জাল দ্বিতীয়তে আহিছে কিছুমান এনেকুৱা জালো আছে যোনবিলাকৰ ফুটাবিলাক অত্যন্ত সৰু আৰু ডাঙৰ ডাঙৰ পুখুৰী আদিবিলাকত পুখুৰী বিল আদিবিলাকত মাছ ধৰোঁতে প্ৰায় পোন্ধৰ বিশজন মানুহে ডাঙৰ নেট এখন সকলো ফালৰ পৰা ধৰি পুখুৰীটোত চোঁচা দেখা যায় সেই তেনেদৰে কৰিলে জালৰ ভিতৰত ডাঙৰ ডাঙৰ মাছ সৰু সৰু সকলো ধৰণৰ মাছবোৰ তাত তাৰ মাজেৰে আহি মান মানুহে ধৰিব পাৰে এইগিটাই আছিলে সাধাৰণতে আমি দেখা সচৰাচত দেখা গাঁৱলীয়া জীৱনত মাছ ধৰাৰ বিশেষ পদ্ধতিকেইটা